কামৰূপ মহানগৰ জিলাৰ মূল সাংস্কৃতিক আৰু সামাজিক পৰম্পৰাসমূহ বুলি ক'বলৈ গ'লে ইয়াত কামৰূপ মহানগৰ জিলাত অসমৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন পৰম্পৰা কঢ়িয়াই আনি বিভিন্ন লোকে আহি থিতাপি লৈ কামৰূপ মহানগৰ জিলাখন সৃষ্টি কাৰিছে আৰু সেই সূত্ৰে সকলোৰে নিজৰ নিজৰ বিভিন্ন সংস্কৃতি আহি ইয়াত লগ হৈছেহি গতিকে ইয়াত বিভিন্ন এটা নিৰ্দিষ্ট সংস্কৃতি বুলি ক'ব নোৱাৰি ইয়াত বিভিন্ন প্ৰত্যেক ঘৰ মানুহ ভেদে বিভিন্ন বেলেগ বেলেগ ধৰণৰ সংস্কৃতি সকলোৰে ঘৰত বেলেগ ধৰণৰ নিয়ম কানুন চলে ৰীতি নীতি চলে আৰু ভাষা যেনে মোৰ ঘৰত যদি আজি অসমৰ তিনিখন বেলেগ বেলেগ জিলাৰ মানুহ আছে কাষৰ মোৰ কাষৰ ঘৰতে হয়তো আন তিনিখন বেলেগ জিলাৰ মানুহ আছে গতিকে প্ৰত্যেক ঘৰ মানুহ প্ৰত্যেক ঘৰৰ মানুহতকৈ বেলেগ গতিকে তেনেধৰণে চৰ্চা চলে আৰু ধৰ্মীয় চৰ্চা বুলি যদি ক'বলৈ যোৱা যায় কামৰূপ মহানগৰ মহানগৰ জিলাখন নীলাচলৰ পাদদেশত অৱস্থিত গতিকে নীলাচল পাহাৰ আমাৰ জীৱনত নীলাচল পাহাৰৰ প্ৰভাৱ অতি বেছি যিহেতু মা কামাখ্যাৰ নিবাস স্থান নীলাচল গতিকে মা কামাখ্যাৰ মন্দিৰত যিখিনি ৰীতি নীতি চলে সেই ৰীতি নীতিৰে কামৰূপ মহানগৰৰ লোকসকল বহু ক্ষেত্ৰত প্ৰভাৱিত হয় সকলো নহ'লেও অধিকাংশ লোক মানে কামাখ্যা ধামৰ ৰীতি নীতিখিনিৰ ৰীতি নীতিখিনিক ফ'ল' কৰে যেনেকে তাত বিভিন্ন ধৰণৰ স সদায় নহয় কিন্তু বিভিন্ন সময়ত তাত বলি বিধানো চলে তেনেকে বহু অসমৰ অঁ কি কামৰূপ মহানগৰৰ বহুলোকে নিজৰ ঘৰত তেনেকুৱা ধৰণৰ নিয়ম পালন কৰে বা যেতিয়া তাত নৱৰাত্ৰি আয়োজন হয় তেনেকে বহুলোকে ইয়াতে নিজৰ ঘৰতো নৱৰাত্ৰিৰ পূজা পাতল কৰে শক্তি ফালৰ পৰা মানে শাক্ত লোকসকলৰ সলনি আৰু বৈষ্ণৱ ধৰ্ম পালন কৰা লোকো বহুত আছে ইয়াত কামৰূপ মহানগৰত বহুতটা নামঘৰ আছে শংকৰ দেৱৰ শংকৰ সংস্কৃতিক ফ'ল' কৰা লোক বহুত বেছি আছে তেওলোকে আমাৰ সত্ৰীয়া সংস্কৃতিখিনিৰ চৰ্চা নিয়মিতভাৱে কৰি আহিছে তেওলোকে বিভিন্ন ধৰণে গতিকে বৈষ্ণৱ আৰু শাক্ত এই দুয়োটা ফালৰে মানুহ বহুত বেছি আছে লগতে আন ধৰ্মৰ লোকো বহুত বেছি আছে কামৰূপ মহানগৰত মই কৈছোৱে কামৰূপ মহানগৰ হৈছে অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন ধৰ্মৰ বিভিন্ন সংস্কৃতিৰ মানুহ আহি লগ হৈ হোৱা এখন ঠাই আৰু যদি ক'বলৈ যাও এজন বিদেশীক কেনেকৈ এই পৰম্পৰা সংস্কৃতি বৰ্ণনা কৰিম তেতিয়াহ'লে মই ক'বলৈ গ'লে কামৰূপ মহানগৰ জিলাত বিভিন্ন ৰিচাৰ্ছ চেণ্টাৰ বিভিন্ন লাইব্ৰেৰী বিভিন্ন বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগ অৱস্থিত যিয়ে এই অসমৰ কলা সংস্কৃতি গোটেই দিশবিলাকৰ ওপৰত চৰ্চা কৰি আছে আৰু বাহিৰৰ বাহিৰৰ লোক এজনে আহি যদি প্ৰথমেই অসমৰ সংস্কৃতিৰ বিষয়ে জানিব বিচাৰে অসমৰ বিভিন্ন জিলালে নগৈ কামৰূপ মহানগৰ পৰাই যদি প্ৰথমে জানিব বিচাৰে এই তেনেধৰণৰ বিভাগসমূহ বিশ্ববিদ্যলয়সমূহ বা যিবিলাক মিউজিয়াম আছে ষ্টেট মিউজিয়াম নামঘৰ আছে সেইবিলাকত গৈ তেওঁ এই চৰ্চেছবিলাক ল'ব পাৰে আৰু তাৰপৰা তেওঁ বহুখিনি উপকৃত হ'ব বুলি ভাৱো